হেল্ল'

এনেই আছোঁ তুমি কি কৰিছা ভালে ভালে তোমাৰ ভাল ওলাই যোৱা নাই হোৱা দেই তেনেকৈ তোমাৰ নহ্ তোমাৰ অঁ অঁ ক'ত যাবা অঁ চোৱা হ'ল দেই তাকে ভালে লাগিছিল আকৌ যাব পাৰি

অঁ অঁ কাইলৈ কাইলৈ যাব পাৰি

অঁ মই সুধিম বাৰু

মাহঁত যে এনেই আছে দেই আৰু কোন

ভাত ভাত যে দাইল আছিলে তাৰপিছত কবি তেনেকেই তুমি নহ্ অঁ অঁ হ'ব অঁ ঠিক আছে